মই যে অৰ্ডাৰ দিছিলোঁ তোমাৰ কাপোৰ কিট্চেনৰ কাৰণে কিবা কিবি বস্তু সেইখিনি বহুত ভাল আহিছে আমাৰ কাপোৰখিনিতো বহুত ভাল লাগিছে পিন্ধি কম্ফ'ৰ্টেবোল হয় পইচাও কম আৰু তোমাৰ বস্তুখিনিও ভাল হয়